অঁ সাতগাঁৱৰ সাতগাঁৱৰ ফলৰ দোকান হয় হয় নেকি অঁ অঁ মানে মোক অলপ মানে এ আমাৰ ঘৰত পূজা অলপ আছে ত' তাৰকাৰণে মানে ফল কিনিব লাগিছিল মানে দাম হয় নেকি হয় নেকি মিলাব পাৰে ন অঁ

আচ্ছা এনেই এতিয়া আপেলৰ কেজি কিমান চলি আছে অঁ আচ্ছা আচ্ছা ফিফটি চলি আছে নি

এশ সত্তৰ মানে ডেৰশ মানত নোৱাৰিব নেকি মই তিনি কেজিমান ল'লোহেতেন আচ্ছা আচ্ছা অঁ আচ্ছা আৰু আঙু আঙুৰৰ কেজি কিমান হৈ আছে হয় নেকি অঁ আৰু ক কলা আঙুৰটো বেছি দাম নে অঁ আচ্ছা আচ্ছা এনেই মানে আমি বাকী যিহেতু মানে নামঘৰত প্ৰসাদ দিম মানে গাজি বুট মানে বুট মগুও দিম মানে সেইখিনি পোৱা যাবনে হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ তেনেকে অলপ কমাই দিলে ভাল হয় মানে যিহেতু আমাৰো মানে তেনেকৈ বাজেটটো অলপ টাইট হৈ আছে মানে ত' অলপ মানে মিলাই দিলে ভাল আছিল আপোনালোকো ভগৱানকটো বাৰু আপোনালোকেও বিশ্ৱাস কৰে আমিও কৰোঁ অঁ কমাই কমাই দিলে মই তেনেহ'লে অঁ তেনেহলে মই বেলেগৰ তাত আৰু নাযাও আপোনাৰ তাৰ পৰাই কিনিম অঁ অঁ তেনেহ'লে খুব ভাল তেনেহ'লে আপোনাৰ পৰা মই ল'ম দিয়ক মই কালি মানে আপোনালোকৰ তাত যাম দিয়ক হয় হয় তেনেহ'লে ঠিক আছে দিয়ক মই কালি আহিম দিয়ক হ'ব দিয়ক অঁ অঁ ঠিক আছে দিয়ক ঠিক আছে অঁ